মই যদি বেলেগ দেশ এখন ভ্ৰমণ কৰিব বিচাৰোঁ সেইখন চাগৈ জাপান হ'ব কাৰণ জাপান হ'ল এখন বহুত উন্নত দেশ এই জাপানৰ সকলো ধৰণৰ তথ্য প্ৰযুক্তিৰ ফালৰপৰা চাব গ'লেও ধৰক বহুত মানে উন্নত হয় দেশখন আৰু চাফাও হয় বহুত পৰিমাণৰ জাপানত যেতিয়া আপোনাৰ তেওঁলোকৰ মেইন দুখন চহৰ নাগাচাকি আৰু হিৰোচিমাত যেতিয়া এটম বোম্ব পেলাইছিল তেতিয়া সেই জাপানখন যাতে কোনোবাই আৰু সেই জাপানখন যাতে উভতি আহিব সেইখন কোনেও বিশ্বাস কৰা নাছিল কিন্তু আজিৰ দিনত যদি চাব যায় সেই জাপানখন আজিৰ দিনত কিমান উন্নত এখন দেশ জাপান কোনে ভাবিব ইমান ডাঙৰ ইমান ডাঙৰ এটা ঘটনা হৈ যোৱাৰ পিছত তাতে এডাল ঘাঁহ গজিবলৈও কিমান বছৰ লাগিছিল কিন্তু আজিকালি সেই দেশখনতে বেলেগ দেশৰ তুল পৃথিৱীৰ বেলেগ দেশৰ তুলনাত কিমানভাৱে উন্নত দেশ জাপানৰ আপোনাৰ শিক্ষানুষ্ঠানবিলাক চাব গ'লেও আপোনাৰ বেলেগ দেশতকৈ বহুতভাৱে উন্নত তেওঁলোকৰ নিজা নিজা কৰ্চ থাকে যি ল'ৰা ছোৱালীবিলাকে নিজৰ ইচ্ছা অনুযায়ী সেই কৰ্চবিলাক সৰু কালৰপৰা পঢ়ি আহিব পাৰে জাপানৰ আপোনাৰ এগ্জাম এগ্জাম প্ৰক্ৰিয়াটো ভাল আৰু আপোনাৰ জাপানৰ ক'ব গ'লে যিবিলাক আপোনাৰ গাড়ী গাড়ীবিলাক আপোনাৰ বেছি ভাগেই আপোনাৰ ইল ইলেক্ট্ৰিক গাড়ী যাৰদ্বাৰা প্ৰদূষণো কম পৰিমাণে হয় জাপানে প্ৰদূষণ কম কৰাৰ কাৰণে বহুত আগভাগ লৈছে জাপানৰ আপোনাৰ ফোন কন্টেন্টৰদ্বাৰাও বহুত বস্তু কমাই আছে বহুত পইচা কমাই আছে আৰু আপোনাৰ ক'বলৈ গ'লে জাপানে জাপানে নতুনকৈ যিহেতু নতুনকৈ মানে তেওঁলোকৰ আগৰপৰাই যিটো এনিমে এৰিয়াটো আছিল ন এনিমে কন্টেন্ট এনিমে এৰিয়াটো আছিল সেই ফেনবেচটো এতিয়া গোটেই ৱৰ্ল্ডত পপুলাৰ হৈ গৈছে সেই ফেনবেচে এতিয়া এনিমেক এনেকুৱা এটা লেভেললৈ ওপৰত লৈ গৈছে যাৰদ্বাৰা জাপান এতিয়া বহুতভাৱে চবৰে চকুত জিলিকি ৰৈছে